অঁ এই বোটৰ হেডফোনডাল ভাল মই বটৰ নাইন থ্ৰী ফাইভ বুলি যিডাল হেডফোন আছে সেইডাল লৈছিলোঁ ভালে পাইছোঁ দেখোন ছমাহ হৈ গ'ল এতিয়ালৈকে খুব ধুনীয়া চলি আছে আৰু ছাউণ্ডো বহুত ভাল তাৰ চা মেইন কথাটো হ'ল চাৰ্জ কোৱালিটীটো বেছি ভাল গম পাইছনে আৰু মানে কম দামতে পাইছিলোঁ তেতিয়া মই কিনোতে ফ'ৰ্টিন হানড্ৰেড চৈধ্যশ টকামান ঠিকেই চৈধ্যশ টকামান লৈছিলে আৰু এতিয়া ছাগৈ কমিলে এতিয়া ফ্লিপকাৰ্ডত বাৰশ মানত পাই যাবি যদি লও আৰু হেডফোনডাল ভাল মানে বহুত মানে চাৰ্জ কোৱালিটীটো চাৰ্জিং মানে যিটো চাৰ্জ বহুত দেৰিলৈকে চাৰ্জটো থাকে মানে আৰু ইউজ কৰি খুব ভাল পাবি যদি লও মোৰডাল শুনি চাব পাৰ এনে মই ভাল পাইছোঁ ছমাহ ধৰি ইউজ কৰি আছোঁ আৰু ভাল মানে বোটৰ এনেও বস্তুবিলাক ভালেই হেডফোনবিলাকো প্ৰায় ভালেই থাকে অলপ তয়ো ট্ৰাই কৰি চাব পাৰ মই ভাল পাইছোঁ কিন্তু